কৃষ্ণ আন ধৰ্মৰ প্ৰতি আমাৰ ধাৰণাবিলাক এনেকুৱা আমি আগতে কৈছোঁ এইখিনি কথা যে আন ধৰ্মক আমি নিন্দা কৰিবলৈ যোৱা নাই মই বাৰে প্ৰতি সেইটোকে কৈছোঁ যে আনৰ যিবিলাক ধৰ্ম মানে কি এতিয়া অসমত হিন্দু ধৰ্মৰে ভাগ বহুত তাৰোপৰিও আমাৰ অঞ্চলত ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ লোকসকল আছে

আমি আচলতে অংশগ্ৰহণ নকৰোঁ অন্য প্ৰকাৰে মানৱীয়তা হিচাপে আমি সকলোকে আদৰ সম্ভাষণ কৰোঁ সকলোকে সন্মান কৰোঁ যিখিনি ধৰ্মীয় ৰীতি নীতি তেওঁলোকৰ পালন কৰিব সেইদিনা আমি

আৰু আনৰ ধৰ্ম বুলি পেলাই মই তেনেকৈ ক'বলৈ নেযাওঁ কাৰণ আন ধৰ্ম মানে হিন্দু ধৰ্মৰ ভিতৰত পাঁচটা ভাগ

তেনেকৈ কৰিলে তাৰ পৰাই এই বৈষ্ণৱ মাৰ্গ যিটো এই বৈষ্ণৱ মাৰ্গটোকে গুৰুজনাই অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ গুৰুজনাই এই বৈষ্ণৱ যিটো মাৰ্গ এই মাৰ্গটো শুদ্ধ ৰূপত পৰিশুদ্ধ ৰূপত তেখেতে প্ৰচাৰ প্ৰসাৰ কৰি অসম তথা ব আগৰ পুৰণা বৰ অসম গঢ় দিছিল সকলো এই বৰ অসমৰ লোকসকল একেডাল দোলেৰে বান্ধ খাই থাকিব পৰাকৈ এটা মানে নতুনত্ব স্থাপন কৰি আমাক দেখুৱাই থৈ গৈছিল বৰ্তমান অৱস্থাত বিভিন্নীয় ধৰ্মীয়

প্ৰভাৱত সেই কালৰ গুৰুজনাই দেখুৱাই থৈ যোৱা এই যিখিনি শুদ্ধ ৰীতি নীতি সেইখিনি প্ৰায় এহ ঠায়ে ঠায়ে নাইকিয়া হৈছে বুলিয়েই ভাবিব পাৰি কিন্তু সকলোতে নহয় এতিয়াও অসমৰ বিভিন্ন লোকে এহ গুৰুজনাই আগবঢ়াই থৈ যোৱা ৰীতি নীতি সদাচাৰ আৰু ভক্তি এইখিনি এহ খুব সুন্দৰ ৰূপে অসমীয়া মানুহ হিচাপে পৰিচালনা কৰি তেনেকৈ সুস্থিৰতাৰে জীয়াই থকা আদৰ্শ আছে গতিকে মই আনৰ ধৰ্ম বুলি পেলাই নিন্দা প্ৰশংসা একো নকৰোঁ সেইটো হ'ল আমাৰ নিয়ম আৰু সকলোৰে লগতে বন্ধুত্ব ৰাখি চলি যাব পৰাটোৱেই মানৱীয়তাৰ এটা মানৱ ধৰ্ম প্ৰকৃততে মই সেইটোকে বিচাৰোঁ